হেল্ল'

অঁ নিশ্চয় আপুনি কোনে ক'লে বাৰু আচ্ছা এতিয়া কামাখ্যাৰ ওচৰত আপুনি আছে নেকি কামাখ্যাৰ ওচৰতো ভালেই কেইখন আপোনাৰ হোটেল আছে আপোনাৰ তাত হোটেল ডাইমণ্ড আছে হোটেল গ্ৰেণ্ড আছে তাৰ ওপৰত আপোনাৰ হোটেল গ্লো আছে ত' এনেকুৱা ভালে কেইখন হোটেল আছে তাতে তৌ আপোনাৰ ওচৰত গোটে গোটেকেইখন কামাখ্যা মন্দিৰৰ ওচৰে পাঁজৰেই আছে সেই অঞ্চলটোতে আপুনি যোনখনত থাকিব ইচ্ছা কৰে আপুনি থাকিব পাৰে অঁ নিশ্চয় কামাখ্যা পাহাৰত গ'লেতো আপুনি তাতে নীলাচল পাহাৰত আপোনাৰ কামাখ্যা মন্দিৰটো আছে তাৰ ওপৰত আৰু ওপৰফালে গ'লে আপুনি বগলা মন্দিৰতো যাব পাৰে ভিউ পইন্টটো আছে ভিউ পইণ্টটোৰপৰা আপুনি গুৱাহাটীৰ একদম গোটেই ভিউটো পাব পাৰে আকৌ যদি আপুনি তাতে এখন টেক্সি লয় টেক্সিৰে আপুনি সেইফালে জালুকবাৰীৰফালে গ'লে জালুকবাৰীত আপুনি গুৱাহাটী ইউনিৰ্ভাচিটি আছে তাৰ ওপৰত আপোনাৰ সুধাকণ্ঠৰ স্মৃতিসৌধটো আছে ভূপেন হাজৰিকাদেৱৰ গতিকে তেনেকুৱা ফুৰা চকাৰ কাৰণে ভালেখিনি জেগা আছে মোৰ ঘৰ আপোনাৰ গীতানগৰত হয় এতিয়া গীতানগৰটো ভালেখিনি দূৰ হয় কামাখ্যাৰপৰা গতিকে আপুনি যদি কামাখ্যাত হোটেল বিচাৰি আছে আপুনি যদি হোটেল ডাইমণ্ডত থাকিব বিচাৰে তেতিয়াহ'লে মই আপোনাক কণ্টেক্ট কৰি দিব পাৰোঁ ফোনতে আপুনি ঠিক আছে